হেল্ল' অনুৰাধা ট্ৰেভেল এজেঞ্চি নহয় জানো আপোনালোকৰ ড্রাইভাৰজনৰ কাৰণে আজি মোৰ এতিয়া প্লে'নখন মিছ হৈ গ'ল মই তেখেতক মাতিছিলো এঘাৰটা বাজি পোন্ধৰ মিনিটত তেখেত আহিছে বাৰটা বজাত হ'লেও মই গুচি আহিলো কিন্তু এতিয়া মোৰ প্লে'নখন মিছ হৈ গ'ল এতিয়া মই কি কৰিম আপুনি কওক না না আপুনি তেনেকৈ ক'লে নহ'ব মোৰ আজি কলিকতা যোৱাৰ প্ৰ'গেম আছিলে মোৰ তাত কিমানখিনি বাহিৰৰ কাম আছিলে সেই কামখিনিতো ইতিমধ্যে মোৰ শেষ হৈ গ'ল গতিকে আপুনি চাওক মই এতিয়া যিকোনো প্ৰকাৰে মই যাম আপুনি মোক দুঘণ্টা মই আপোনাক সময় দিলো দুঘণ্টা সময়ৰ ভিতৰত আপুনি মোক সম্পূৰ্ণ পইচা ঘূৰাই দিয়ক নহ'লে এই দুঘণ্টা সময়ৰ ভিতৰত আপুনি মোক যিকোনো এখন প্লে'ন ইয়াৰ পৰা আপুনি যেনে তেনে যোগাৰ কৰি দিয়ক আৰু যদি নোৱাৰে মোক আপুনি দুঘণ্টাৰ ভিতৰত পইচাখিনি মোক ঘূৰাই দিয়ক আৰু মই ক'লৈ যাব লাগে কি কৰিব লাগে মোৰ যোগাৰটো মই নিজেই কৰি ল'ম ঠিক আছে